যদিও সংখ্যাত বেচ তাকৰ তথাপিতো কিছু ভাৰতীয় বি বৈজ্ঞানিক যেনেকুৱা এ পি জে আব্দুল কালাম অথবা চি ভি ৰমন তাৰপিছত ছাৰ জগদীশ চন্দ্ৰ বসু আৰু পুৰণি সকলৰ ভিতৰত যেনেকুৱা আৰ্যভট্ট হ'ব পাৰে অথবা বকুল কায়স্থ হ'ব পাৰে